এই এনাৰ্জী ড্ৰিনকটো খুবেই ভাল ইয়াক খুব কম দামত উপলব্ধ ইয়াৰ সোৱাদটো যথেষ্ট ভাল ইয়াৰ কেইবাটাও ৰঙত উপলব্ধ ৰঙা নীলা সেউজীয়া খুব ভাল